গণতান্ত্ৰিক চৰকাৰ এখন একনায়কত্ববাদৰ পৰা বিভিন্ন ধৰণে পৃথক গণতান্ত্ৰিক চৰকাৰৰ মূল শব্দটোতে আছে গণ তান্ত্ৰিক অৰ্থাৎ ৰাইজৰ শাসন গণতান্ত্ৰিক চৰকাৰখনত ৰাইজে শা ইয়াৰ জনপ্ৰতিনিধিসকলক নিৰ্বাচন কৰে আৰু চৰকাৰ গঠন তেওঁলোকে গৈ চৰকাৰ গঠন কৰে একনায়কত্ববাদৰ ক্ষেত্ৰত য'ত এজনেই ৰজা বা তেওঁৰ যি নিৰ্দেশৰ জৰিয়তে চৰকাৰ পৰিচালন হয় গণতান্ত্ৰিক চৰকাৰ এখনত বিভিন্ন অংশত ৰাইজে বিভিন্ন ধৰণে অংশগ্ৰহণ কৰিব পাৰে কিন্তু একনায়কত্ববাদৰ ক্ষেত্ৰত কেতিয়াও জনসাধাৰণে এই ক্ষেত্ৰত অংশগ্ৰহণ কৰিব নোৱাৰে উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ দৰে ৰাজ্য দেশত গণতান্ত্ৰিক চৰকাৰ আছে কিন্তু নৰ্থ কোৰিয়া ৰ দৰে দেশত একনায়কত্ববাদৰ প্ৰচলিত ভাৰত চৰকাৰৰ ক্ষেত্ৰত ইয়াৰ দুটা দুই ধৰণে নিৰ্বাচন অনুষ্ঠিত হয় এটা লোকসভাৰ নিৰ্বাচন আৰু ৰাজ্যসভাৰ নিৰ্বাচন লোকসভালৈ ৰাইজে ইয়াৰ বিভিন্ন সমষ্টিৰ পৰা প্রতিনিধি পঠিয়ায় এইদৰে বিধানসভাতো বিভিন্ন ধৰণে নিৰ্বাচনৰ জৰিয়তে ইয়াৰ প্ৰতিনিধিসকল ৰাইজে নিৰ্বাচন কৰে কিন্তু একনায়কত্ববাদৰ ক্ষেত্ৰত এইখিনি সুবিধা নাথাকে তাত হৈছে এজনেই শাসক আৰু তেওঁৱেই জনসাধাৰণক শাসন কৰে